বানপানী ঘূৰ্ণী বতাহ আদিৰ দৰে দুৰ্যোগৰ পৰিস্থিতিসমূহত প্ৰযুক্তি যি ব্যৱহাৰ সেয়া কিন্তু অতিকৈ মন কৰিবলগীয়া সাধাৰণতে মই ঘূৰ্ণী বতাহৰ বিষয়ে বৰ বেছি নাজানো কাৰণ মই ঘূৰ্ণী বতাহ দেখাও নাই কিতাপে পত্ৰই অৱশ্যে শুনিছোঁ কিন্তু মই বানপানী দেখিছোঁ একেবাৰে চকুৰে দেখিছোঁ বানপানীৰ ক্ষেত্ৰত মানুহক উদ্ধাৰৰ ক্ষেত্ৰত প্ৰযুক্তি যি ব্যৱহাৰ তাৰ বিষয়ে ক'বলৈ হ'লে মই প্ৰথমে ক'ম হেলিকপ্টাৰৰ কথা বানপানীত ডুবি থকা মানুহক যিদৰে বানপানীত ডুবি থকা মানুহক উদ্ধাৰ কৰিবলৈ যিদৰে হেলিকপ্টাৰে উদ্ধাৰ কৰিবলৈ আহে সিহঁতে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ক'বলৈ গ'লে হ'লে নাও আৰু অঁ নাৱৰ কথা ক'ব পাৰি উন্নতমানৰ নাওবোৰ সেয়াও এটা প্ৰযুক্তিৰে ব্যৱহাৰ মানুহৰ উদ্ধাৰ কৰিবলৈ সিমানেই